অঁ আহিলোঁ আহিলোঁ কোৱা শচীন ভালনে ই তাকে কি ক'বা এইবোৰ কামৰ এইবোৰ ইয়াত ইমান এছাইণ্টমেণ্ট চেছাইণ্টমেণ্ট দিয়ে ইমান জামেলা নহয় একো উপায় নাইকিয়া হৈছে আৰু ক্লাছৰ পৰা আজৰি নেপাইছোঁ হ'ব ভাল কৰিলা দেই মই তোমাক এদিন লগ কৰিম বুলি ভাবিয়ে আছিলোঁ পাই কোৱা কোৱা অঁ বঢ়িয়াচোন তেনেহ'লে ইনেও আমাৰ লগ পোৱা হোৱাই নাই এনেকৈতো যাব পাৰিলেতো ভালেই অঁ মই সেইদিনা লগৰ এটাৰ মুখত শুনিছিলোঁ পাই যে সেইফালে ভাল কৰিছে মই আকৌ ভবা নাই এনেকৈ তুমি পতককৈ ফোন কৰিবা বৰ ভাল লাগিলে দেই ফোন কৰিলা ওলাবা ওলাবা কেইটাত যাম কোৱা

অঁ ৰ'বা মই অঁ হয় হয় মোৰ চাৰিটামানলৈকে অকণমান কাম আছে হ'ব পা চাৰে পাঁচটা পাঁচটাত আজৰি হৈ যাম একো নাই প্ৰব্লেম নাই যাব পাৰিম ধুনীয়াকৈ অঁ অঁ ব ভা অ ভালেই কথা ভালেই কথা এতিয়া আমি কেনেকৈ যোৱাটো ভাবিছা কিবা মানে ৰাস্তা গাড়ীতে যামনে নে নে এনেকৈ স্কুটি লৈ যাবা অঁ তুমি তুমি মই আৰু কাৰোবাক কৈছা নি অঁ আমাৰ এই বনিশা জ্ঞানশ্ৰীহঁতো বাৰু এইকেইদিন ফ্ৰীতে আছোঁ বুলি মোক অথনি ফোন কৰিছিলে জ্ঞানশ্ৰীয়ে তাই কৈছিলে ক'ৰবালৈ ওলাই যাও যদি ওলাবিচোন এনেকৈ বুলি কৈছিলে সিহঁতকো ক'ব পাৰো ভাল লাগিব ঠিক আছে ঠিক আছে ঠিক আছে দিয়া ঠিক আছে দেই অঁ চাৰে পাঁচটাত ৰেডী হৈ থাকিম দিয়া ঠিক আছে অঁ হ'ব অঁ হ'ব দিয়া অহ